নিজৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ সৰু সৰু কাৰ্য কৰিব পৰা যায় যেনে ধৰক খোজকঢ়া দৌৰা বিভিন্নধৰণৰ খেলা খেলা বা নৃত্য ইত্যাদি ইয়াৰে ভিতৰত মই সাধাৰণতে দৈনিক কাৰ্য হিচাপে পুৱা গধূলি খোজ কাঢ়োঁ খোজ কঢ়াটো আচলতে মোৰ এক হবিয়ে ৰাতিপুৱা সোনকালে শুই উঠি মই সদায় পাঁচ কিলোমিটাৰমান খোজকাঢ়িবলৈ চেষ্টা কৰোঁ ইয়াৰ ফলত গোটেই দিনটোৰ বাবে এক সতেজ অনুভৱ সতেজ অনুভৱ কৰিব পৰা যায় ইয়াৰ উপৰিও খোজ কঢ়াৰ লগতে মই দৌৰাৰো প্ৰেক্টিছ কৰোঁ মই সাধাৰণতে আবেলিৰ সময়ত দৌৰিবলৈ যাওঁ য'ত নেকি মই সদায় দুইৰ পৰা পাঁচ কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰোঁ মই আৰম্ভণিতে কমকৈ দৌৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ক্ৰমান্বয়ে সেই প্ৰেক্টিছ কৰোঁতে কৰোঁতে দৌৰাৰ দৈৰ্ঘ্য বাঢ়িছে আজিৰ আজিৰ দিনত প্ৰায় মই পাঁচ কিলোমিটাৰমান দৌৰিবলৈ চেষ্টা কৰোঁ আৰু এই খোজকঢ়া আৰু দৌৰা মিলাই মই দৈনিকভাৱে দুই ঘণ্টা সময় অতিবাহিত কৰোঁ ইয়াৰ উপৰিও নিজক স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৌৰা আৰু খোজকঢ়াৰ লগতে মই বিভিন্নধৰণৰ খেলা খেলাত ভাগ লওঁ তাৰে ভিতৰত ক্ৰিকেট ফুটবল বেডমিণ্টন ইত্য়াদি আজৰি সময়ত প্ৰায়ে ল লগৰ ওচৰৰখিনিৰ লগত মই ক্ৰিকেট খেলিবলৈ যাওঁ আৰু ক্ৰিকেটৰ লগতে আমি মাজে সময়ে ফুটবলৰো প্ৰেক্টিছ কৰোঁ তাৰোপৰি কিছু কেতিয়াবা কেতিয়াবা আমি বেডমিণ্টন খেলিবলৈও চেষ্টা কৰোঁ এই খেলসমূহ খেলিলে শৰীৰৰ বিভিন্ন উপকাৰ হয় বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থকাৰ লগতে নিজৰ শাৰীৰিক দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই ধৰণৰ সৰু সৰু কাৰ্যসমূহে বহুলাংখে সহায় কৰে ইয়াৰ উপৰিও মই মাজে সময়ে চুইমিং কৰিবলৈ চেষ্টা কৰোঁ সাঁতোৰৰ দ্বাৰা সাঁতোৰৰ দ্বাৰা গোটেই শৰীৰৰে চলন প্ৰক্ৰিয়া গোটেই শৰীৰ অন্তৰ্ভুক্ত হয় যাৰ ফলত হ'ল বডিৰ এক্সেছাইজ হয় সাঁতোৰিলে আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণেও উপকাৰ হোৱা দেখিবলৈ পোৱা যায় প্ৰথমতে আমাৰ শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাঁতোৰে সহায় কৰে তাৰোপৰি আমাৰ শ শাৰীৰিক কাৰ্য কৰা ক্ষমতা বৃদ্ধিত অৰিহণা যোগায় ইয়াৰ উপৰিও সাঁতোৰৰ লগতে মই জুম্বা ডান্স কৰিও নিজকে সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ